হেল্ল'

হয় এই আপোনাৰ মোবাইলৰ দোকান আছে নেকি বাৰু অঁ অঁ এই গম পালোঁ আপোনাৰ মোবাইলৰ দোকান আছে বুলি অঁ এই মই এ মই ৰতনপুৰৰ পৰা ক'লোঁ এই ফোন এটা ল'ম বুলি ভাবিছিলোঁ নতুনকৈ সেইকাৰণে ফোন কৰিছিলোঁ অঁ এই আপোনাৰ পৰা মোবাইল কিনা কাষ্টমাৰ এজনে ক'লে বাৰু আমাৰ ঘৰ ওচৰৰ

অঁ এই মই ৱান ৱান প্লাছৰ মোবাইল এটা ল'ম বুলি ভাবিছিলোঁ মডেল মানে মই ইমান ভালকে নাজানো সেইকাৰণে সুধি ল'বলে ফোন কৰিছিলোঁ কিমানমান দামৰ হ'ব বাৰু কেনেকুৱা কেনেকুৱা কোৱালিটি আছে বাৰু মোবাইলৰ

এনেই মই ভিভ' এটা চলাই আছোঁ সেইটো ভাল বৰ মানে বেয়া হ'ল যে সেইকাৰণে একেটা ফোনকে কিমান চলাই থাকিম সেইকাৰণে ৱান প্লাছেই ল'ম বুলি ভাবিছোঁ এইবাৰ হয় নেকি অঁ এই ছেমচাংটো নেলাগে বুলি ভাবিচো ৱান প্লাছৰ তোমাৰ আৰু কেইমান কিমান কোৱালিটি আছে বাৰু কালাৰ কি কি আছে বাৰু

অঁ অঁ কিমান কিমান দামৰ হ'ব পাৰে মোবাইলবিলাক ছেভেণ্টি নাইন থাউজেণ্ড হয় নে বহুত দাম দেখোন অঁ তাৰপিছত এনেই ৱান প্লাছৰতো কিমান দাম বাাৰু আৰু নহয় মানে মই ফাইনেন্সত নলওঁ কেছ পইচাত ল'ম ফাইনেন্সত ল'লে মানে অকমান লোকচান হয় যে সেইটো কাৰণে অ হয় হয়

হয় বাৰু সেইটো হ'লে এই ই এম আইত এইখন বৰ দিনে দিনে প্ৰত্যেক মাহে মাহে জামেলা লাগি থাকে যে সেইটো কাৰণে আমি কেছ পইচা দিয়েই ল'ম বুলি ভাবিছোঁ

অঁ নহয় এনেই হেৰি ৱান প্লাছটো কিমান দাম হ'ব বাৰু হয় হয় হয় হয় এনেই ৱান প্লাছটো কিমান দাম হ'ব বাৰু

অঁ

অঁ অঁ অঁ অঁ সেই মোৰ কেছ পইচা আছে বাাৰু পোন্ধৰ হোজাৰমান এইটো বিছ হাজাৰ টকীয়াটোৱে ল'ম বুলি ভাবিছোঁ তাতকৈ দামী নলওঁ তাপা এই পোন্ধৰ হাজাৰ পোন্ধৰ হাজাৰমান টকা আছে আৰু পাঁচ হাজাৰমান টকা এফালৰ পৰা আহিব লগা আছে সেইকাৰণে কেছ মানি দিয়ে ল'ম বুলি ভাবিছোঁ ফাইনেন্সৰ জামেলা লৈ নাথাকো আৰু কোনটো বাৰু

সেইটো কিমান দাম ল'ব অ হয় অঁ ল'ব ল'ম আৰু এই কেইদিনতে যাম আপোনালোকৰ দোকানলে দোকানখন কোনটো জেগাত আছে বুলি ক'লে অঁ অঁ সেই এড্ৰেছটো মানে মোক ফ্ৰন্টতে আছে অঁ হয় নেকি অঁ অঁ হ'ব মই এইকেইদিনতে যাম বুলি ভাবিছোঁ পইচাটো অহাৰ লগে লগে যাম সেই ল'ম আৰু ফোন এটা আগৰ ফোনটো বেয়া হৈ থাকিলে এনেই চাৰ্জাৰ আৰু এনেই চাৰ্জাৰ তাৰ্জাৰবিলাক চব ভাল পায়নে

অঁ অঁ অঁ অঁ অঁ ত এনেই মোবাইলৰ কভাৰ ভাল পায় ন তোমালোকৰ তাত অঁ অঁ এই অলপ অকমান ধুনীয়া ষ্টাইলৰ মোবাইলৰ কভাৰ এটাও ল'ব লাগিব অঁ অঁ আৰু হেডফোনো পাম নহয় আজিকালি মোবাইলত দেখোন হেডফোনবিলাক নাহে অঁ এইটোত পোৱা যাব ন অঁ এক্সট্ৰাকেতো কিনিব নালাগে অঁ

অঁ অঁ অঁ অঁ অঁ গম পালোঁ অঁ অঁ অঁ ঠিক আছে এই মই এতিয়া পইচাটো অহা লগে লগে মই এই দুই এদিনতে আ কাইলে বা পৰহিলেৰ ভিতৰতে যাম সেই মোবাইল এটা ল'ব লাগিব ভাল চাই নহলে ভালটোকে দিবা ধেৰ দোকান আছে তথাপিও তোমালোকৰ দোকানলৈকে যাম বুলি ভাবিছোঁ বিশ্বাস কৰি পেলাই সেইটো কাৰণে ভাল মোবাইল এটা দিবা অঁ অঁ ঠিক আছে হ'ব নহ'লে এইকিদিনতে গৈ আছোঁ অঁ অঁ অঁ অঁ অঁ শুনিছো শুনিছোঁ অঁ

অঁ অঁ অঁ ঠিক আছে অঁ হ'ব বাৰু হ'ব তোমাৰ কথাখিনি কথাখিনি শুনি পিনে ভালেই পালোঁ বাৰু সেইকাৰণে এই কিদিনতে গৈ আছোঁ দেই ঠিক আছে হ'ব নহ'লে ৰাখিছোঁ